হয় মই ভাবোঁ এই ৰাসায়নিক কীটনাশৰ দ্ৰব্যসমূহে মাটি ধ্বংস কৰি আহিছে আৰু কৰিছে আৰু মই লক্ষ্যও কৰিছোঁ ইয়াৰ বিকল্প বিকল্পসমূহ যেনে আমি ৰাসায়নিক কীটনাশক দ্ৰব্যসমূহৰ পৰিৱৰ্তে আমি বহু ধৰণৰ ঘৰতে পচন সাৰৰ ব্যৱস্থা কৰিব পাৰোঁ ইয়াৰ উপৰিও গোবৰ দিও আমি খেতি কৰিব পাৰোঁ বিশেষকৈ গেলা পচা বস্তুসমূহ জাবৰ জোঁথৰ এনেধৰণৰ বহু ধৰণৰ বস্তু আমি গাতত পুতি থৈ বহুত দিনৰ পিছত এইসমূহ যেতিয়া আমি খান্দি পথাৰত ব্যৱহাৰ কৰোঁ তেতিয়া এই ৰাসায়নিক দ্ৰব্যসমূহে যেনেধৰণৰ মাটি ধ্বংস কৰে তেনেধৰণৰ নহয় এই পচন সাৰসমূহৰ ব্যৱহাৰৰ ফলত মাটি ধ্বংস কেতিয়াও নহয় বৰঞ্চ এইবছৰতকৈ আন বছৰ শস্যসমূহ উৎপাদন বেছি পৰিমাণেহে হ'ব কিন্তু যদি আমি কীটনাশৰ দ্ৰব্য ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে মাটিৰ উৰ্বৰতাটো কমিব আৰু মাটিত যি ধৰণৰ শস্য আগতে হৈছিল ক্ৰমান্বয়ে হ্ৰাস ইয়াৰ উপৰিও মাটিত আমি পচন সাৰ গোবৰ সাৰ

তেনেধৰণৰ বহু ধৰণৰ সাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ গোবৰ আমাৰ সমাজত গোবৰ গোবৰৰ সাৰৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে বা পচন সাৰৰ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে কিয়নো সকলোৱে কীটনাশৰ দ্ৰব্যসমূহ ব্যৱহাৰ কৰে কাৰণ কম কম সময়তে তেওঁলোকে বেছি উৎপাদন কৰিব বিচাৰে আমি যদি সকলোৱে পচন সাৰ নিজৰ ঘৰতে তৈয়াৰ কৰি লওঁ নানা ধৰণৰ বস্তুৰপৰা জাবৰ জোঁথৰ যেনে জাবৰ জোঁথৰ আদি তেনেধৰণৰ বস্তুসমূহ এডোখৰৰ ঠাইত গাঁত খান্দি পুতি থোৱাৰ পাছত কিছুদিনৰ পিছত সেই গাত খনন কৰাৰ পাছত যি সাৰ উৎপাদন হয় উৎপাদন হয় সেই উৎপাদন হোৱা সাৰসমূহ পথাৰত যদি কৃষকে ব্যৱহাৰ কৰে তেতিয়া আমাৰ মাটিৰ উৰ্বৰতাও বাঢ়িব আৰু শস্যসমূহো উৎপাদনত ভাল হ'ব লগতে কীটনাশৰ দ্ৰব্যৰ পৰাও আমি বাচিব পাৰিম লগতে সমাজৰ মাজতো এই ধৰণৰ প্ৰচলন চলিব আৰু আগুৱাই যোৱাত সহায় হ'ব